নাঙল নাঙলটো বৰ্তমান আমাৰ মাজত নাইকিয়া হৈ গৈছে কাৰণ আগতে মানুহে মাটি চহাবৰ কাৰণে নাঙল ব্যৱহাৰ কৰা হয় কিন্তু আজিৰ দিনত নাঙলটো দেখিব পৰা নাই পোৱা নাযায় ট্ৰেক্টৰ ব্যৱহাৰ কৰে গতিকে মই ভাবোঁ নাঙলটো সংৰক্ষণ কৰিব লাগে আৰু আগৰ দিনত গৰু গাড়ী আছিলে গৰু গাড়ীৰ দ্বাৰা মানুহে পথাৰৰ পৰা ধান হওক এনে যিকোনো বস্তু আনা আনা নিয়া কৰিব পাৰে এঠাইৰ পৰা আন এঠাইলৈ গৰু গাড়ীখন নাইকিয়া হৈ গৈছে গতিকে এই মই ভাবোঁ গৰু গাড়ীখনক সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে